আপোনাৰটো দোকানৰপৰাই নিয়া মই প্লাষ্টিক কণ্টেনাৰটো যথেষ্ট ধৰণৰ ভাল পাইছোঁ ইয়াৰপৰা নিয়া কণ্টেনাৰকেইটাৰ যদিও একেটা দামতে তিনিটা কণ্টেনাৰ পাইছোঁ যথেষ্ট ভাল হয় দামটো যদিও কম কিন্তু কামটো বহুত ভাল দিছে আৰু কণ্টেনাৰকেইটা ইউজ কৰি মই এইটো কাৰণেই বেছিকৈ ভাল পাইছোঁ কণ্টেনাৰকেইটা মানে কোনো বাহিৰৰ ধৰণৰ বাহিৰৰ হাৱাটো তাত নাপায় আৰু বস্তুটো সতেজ হৈ থাকে যিকেইটা বস্তু ভৰাই থওঁ বস্তুটো সতেজ হৈ থাকে সেইটো কাৰণে মই বেছি ভাল পাইছোঁ আৰু মোৰ ছোৱালীজনীয়ে কালি কাম কৰি থাকোঁতে ঘপককৈ সেই কণ্টেনাৰকেইটা পেলালে তাৰে এটা কণ্টেনাৰ ডাঙৰ কণ্টেনাৰটোৱে পেলালে কিন্তু ইমান দূৰত পৰিলে যদিও কণ্টেনাৰটোৰ কোনো ধৰণৰ ক্ষতি নহ'ল কোনো সম্পূৰ্ণ কণ্টেনাৰটো ভাল হৈ থাকিলে সেইটো কাৰণে মই বেছি ভাল পাইছোঁ মই যথেষ্ট সুখী কণ্টেনাৰকেইটা ইউজ কৰি পেলাই